মূৰৰ বিষ এটা সাধাৰণ সমস্যা যিটো যিকোনো ব্যক্তিৰ লগতে হ'ব পাৰে গ্ৰীষ্মকালৰ পাছত আৰম্ভ হোৱা বাৰিষাৰ বাবে সাধাৰণতে মানুহে কাঁহ চৰ্দি আৰু মূৰৰ বিষৰ দৰে কিছুমান সমস্যাৰ সন্মুখীন হোৱা দেখা যায় এই সময়ছোৱাৰ পৰা সকাহ পাবলৈ মানুহে তৎক্ষণাতেই চিকিৎসকৰ পৰামৰ্শ বা ঔষধ খোৱা দেখা যায় কিন্তু সচৰাচৰ আমাৰ গাঁও অঞ্চলসমূহত মূৰৰ বিষৰ প্ৰতিকাৰৰ বাবে কিছুমান ঘৰুৱা ঔষধ প্ৰচলিত যিবোৰৰ ব্যৱহাৰৰ যোগেদি আমি মূৰৰ বিষৰ পৰা মুক্তি পাব পাৰোঁ আৰু এই প্ৰতিকাৰে আমাক মিনিটৰ ভিতৰতেই সকাহ দিব পাৰে আহকচোন আমাৰ গ্ৰাম্যাঞ্চলসমূহত প্ৰচলিত মূৰৰ বিষৰ এই জনপ্ৰিয় ঘৰুৱা প্ৰতিকাৰবোৰনো কি আৰু এই প্ৰতিকাৰবোৰনো আমি কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে জানি লওঁ মূৰৰ বিষৰ ঘৰুৱা প্ৰতিকাৰ হিচাপে আমি প্ৰথমেই আঙুলিয়াব পাৰোঁ তুলসীৰ ব্যৱহাৰৰ কথা তুলসীত তুলসীৰ পাত সেৱন কৰিলে মূৰৰ বিষৰ পৰা যথেষ্ট পৰিমাণে সকাহ পোৱা যায় তিনি চাৰিটা তুলসীৰ পাত একাপ পানীত অলপ সময় উতলাই তাত অলপ মৌ দি তাৰপিছত চাহৰ দৰে খাব লাগে এইদৰে কৰিলে মূৰৰ বিষৰ পৰা সকাহ পায় তদুপৰি তুলসীৰ পাত চোবাই খাইও আমি মূৰৰ বিষৰ পৰা সকাহ পাব পাৰোঁ মূৰৰ বিষৰ ঘৰুৱা প্ৰতিকাৰ হিচাপে আমি দ্বিতীয়তে গৰম পানীত নেমুৰ ব্যৱহাৰ অত্যন্ত ফলপ্ৰসু এক প্ৰকাৰৰ প্ৰতিকাৰ হিচাপে চিহ্নিত কৰিব পাৰোঁ এই ক্ষেত্ৰত আমি এগিলাচ গৰম পানী লৈ তাত নেমু ৰস মিহলাই খাব লাগে আৰু এনে কৰিলে কেই মিনিটমানৰ ভিতৰতেই মূৰৰ বিষ নাইকিয়া হৈ যোৱা দেখা যায় কেতিয়াবা গেছ হ'লেও আমাৰ মূৰৰ বিষ হোৱা দেখা যায় আৰু এই ক্ষেত্ৰত এই ঘৰুৱা প্ৰতিকাৰ অৰ্থাৎ গৰম পানীত আমি নেমুৰ দি পিনি খালেও যথেষ্ট পৰিমাণে মূৰৰ বিষৰ পৰা সকাহ পোৱা যায় তৃতীয়তে মূৰৰ বিষৰ ঘৰুৱা প্ৰতিকাৰ হিচাপে আমি আদাৰ ব্যৱহাৰৰ কথা উল্লেখ কৰিব পাৰোঁ আদাই মূৰত থকা ৰক্তবাহী নলীৰ ফুলা কোমোৱাত সহায় কৰে ইয়াৰ ব্যৱহাৰে মূৰৰ বিষ কমাই ইয়াৰ বাবে আদাৰ ৰস আৰু নেমুৰ ৰস সমান পৰিমাণে মিহলাই দিনটোত এবাৰ বা দুবাৰ খাব লাগে ইয়াৰ ওপৰি আমি কেঁচা আদা পানীত উতলাই সেই পানীৰ ভাৱ ল'লেও মূৰৰ বিষৰ পৰা যথেষ্ট পৰিমাণে সকাহ পাওঁ চতুৰ্থতে মূৰৰ বিষৰ ঘৰুৱা প্ৰতিকাৰ হিচাপে আমি পদিনাৰ ব্যৱহাৰৰ কথা উল্লেখ কৰিব পাৰোঁ মূৰৰ বিষত পদিনাৰ ৰস অতি উপকাৰী পদিনাত পোৱা উপাদানবোৰে মূৰৰ বিষ কমোৱাত সাধাৰণতে সহায় কৰে পদিনাৰ পাত কেইটামান লৈ তাৰ ৰস কপালত লগাব লাগে এনে কৰিলে সাধাৰণতে কেই মিনিটমানৰ ভিতৰতেই মূৰৰ বিষৰ পৰা আমি সকাহ পাওঁ এনেধৰণেই আমাৰ গ্ৰাম্যাঞ্চলসমূহত মূৰৰ বিষৰ নানা ধৰণৰ ঘৰুৱা প্ৰতিকাৰ প্ৰচলিত আছে আৰু এই প্ৰতিকাৰবোৰ আমি ব্যৱহাৰ জ জৰিয়তে খুব কম সময়ৰ ভিতৰতে আৰু অতি কম খৰচতে মূৰৰ বিষৰ পৰা ঘৰুৱা মূৰৰ বিষৰ পৰা আমি সকাহ পাব পাৰোঁ আৰু আমি এক সুস্ৱাস্থ্য লাভ কৰিব পাৰোঁ